পাঁচ লাখ পঞ্চাছ হাজাৰ পাঁচশ পোন্ধৰ ছয় লাখ ছয়ষষ্ঠি হাজাৰ ছশ ষোল্ল সাত লাখ সাতসত্তৰ হাজাৰ সাতশ সোতৰ আঠ লাখ অষ্টাশী হাজাৰ আঠশ ওঠৰ ন লাখ উনানব্বৈ হাজাৰ নশ নিৰানব্বৈ